শেহতীয়া বছৰবোৰত ভাৰতীয় অৰ্থনীতিৰ বৃদ্ধি আৰু বিকাশত যি ইণ্টাৰনেট বেংকিং বা ডিজিটেল পৰিশোধৰ ব্যৱস্থা আহিছে সেই ব্যৱস্থাসমূহে যথেষ্ট সহায় কৰিছে উদাহৰণস্বৰূপে আমি জিপে' ফোনপে'ৰ কথা ক'ব পাৰোঁ ইয়াৰ উপৰিও আমি ৰিলায়েঞ্চ বা অন্যান্য যিবিলাক উদ্যোগৰ আৰম্ভনি হৈছে এই আৰম্ভনি এই উদ্যোগসমূহেও ভাৰতীয় অৰ্থনীতিৰ বৃদ্ধি আৰু বিকাশত সহায় কৰিছে ইণ্টাৰনেট বেংকিঙে বিত্তীয় খণ্ডক যথেষ্ট সহায় কৰিছে বিত্তীয় খণ্ডৰ উন্নতিৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে কিয়নো ইণ্টাৰনেট বেংকিঙে বা ডিজিটেল বেংকিঙে জনসাধাৰণক কিছুমান এংগেজিং কণ্টেণ্ট প্ৰদান কৰিছে কিছুমান ইনফৰ্মেশ্যন প্ৰদান কৰিছে বা কিছুমান ইণ্টাৰেক্তিভ ছেশ্যনৰো তেওঁলোকে ব্যৱস্থা কৰিছে যাৰ জৰিয়তে জনসাধাৰণে সহজতে বা উপভুক্তাসকলে সহজতে বেংকৰ বিষয়ে বেংকৰ যিবিলাক পলিচিছ আছে বা যিবোৰ নীতি নিয়ম আছে সেই সম্পৰ্কে জানিব পাৰে দ্বিতীয়তে যি ক্ৰিপ্ত' কাৰেঞ্চি গ'ল গ'ল বা শ্বেয়াৰ মাৰ্কেট বা ষ্টক মাৰ্কেটত কেনেকৈ ইন্ভেষ্টমেণ্ট কৰিব পাৰে সেইসমূহ বৰ্তমান ডিজিটেল বেংকিঙৰ জৰিয়তে খুব কম সময়ৰ ভিতৰতে আৰু অধিক সহজতে উপভুক্তাসকলে ইন্ভেষ্ট কৰিব পৰা হৈছে